আমাৰ ডিব্ৰুগড় জিলাত বিভিন্ন উৎসৱ পাৰ্বণ পালন কৰা হয় আমাৰ জিলাখনত যিকোনো এটা অকল উৎসৱ পালন নকৰে বহুতো জনজাতিৰ লোকে বাস কৰা আমাৰ জিলাত সকলো লোকৰ ধৰ্মীয় অনুষ্ঠান বেলেগ বেলেগ হয় আমাৰ জিলাত পালন কৰা উৎসৱসমূহ হৈছে এনে ধৰণৰ যেনে বহাগ বিহু দুৰ্গা পূজা খ্ৰীষ্টমাছ মেডাম মে' ফি আদিবোৰ বহাগ বিহু হৈছে অসমীয়া সমাজৰ জাতীয় উৎসৱ

আৰু বহাগ বিহুত আমি আত্মৰ আমাৰ আত্মীয় সৰু ডাঙৰ সকলোকে পৰা সেৱা কৰি আশীৰ্বাদ গ্ৰহণ কৰোঁ তাৰোপৰি বহাগ বিহুটোত আমি নাচ গান গাই ফূৰ্তি কৰোঁ বহাগ বিহু আমি ইংৰাজীৰ এপ্ৰিল মাহত পালন কৰোঁ এই বিহুত পিঠা খাওঁ দুৰ্গা পূজাত আমি মা দুৰ্গাৰ আশীষ লওঁ কাৰণ আমি অতীতৰ পৰাই বিশ্বাস কৰোঁ যে মা দুৰ্গাই দুষ্টক দমন কৰি শান্তক পালন কৰি দানৱ মহিষাসুৰক হত্যা কৰিছিল আৰু দুৰ্গা পূজা ছেপ্টেম্বৰ অক্টোবৰ মাহত উদযাপন কৰা হয়

খ্ৰীষ্টমাছ আমি যীশুখ্ৰীষ্টৰ জন্মদিন উদযাপন কৰোঁ যীশুখ্ৰীষ্টৰ জন্মৰ পাছৰ পৰাই এই এতিয়া চলি থকা ইংৰাজী নৱবৰ্ষ ধৰা হয়

ডিচেম্বৰ শেষৰ ফালে খ্ৰীষ্টমাছ উদযাপন কৰোঁ মেডাম মে' ফি হৈছে টাই আহোমৰ এক ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা পৰম্পৰাগত উৎসৱ এই উৎসৱত আহোমসকলে পূৰ্বপুৰুষসকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবেও কামনা কৰে আৰু জানুৱাৰীৰ একেবাৰে শেষৰ দিনটোত আমি মেডাম মে' ফি উদযাপন কৰোঁ আৰু এই অনুষ্ঠানত আমি সাজ আৰু গাহৰি মাংস খাওঁ